হেল্ল' দাদা পি এম ৰেষ্টুৰেণ্ট হয়নে আপোনালোকৰ ৰেষ্টুৰেণ্টৰ বিষয়ে মই জ'মেট'ত চাইছিলোঁ জ'মেট'ত বিৰিয়ানীৰ কোনো অ'ফাৰ দেখুওৱা নাই আপোনালোকে যদি বিৰিয়ানীৰ কিবা অ'ফাৰ দিয়ে তেন্তে মই এতিয়াই অৰ্ডাৰ কৰিম